অঁ হেল্ল' দী এইয়া আপুনি দীপা কছাৰী নেকি বাৰু অঁ মোক হেৰি নহয় এই বৰা ধান কেইকুইণ্টেলমান লাগিছিল এই লাগিছিলে পাঁচ ছয় কুইণ্টেলমান অঁহ্ যোৱাৰ আগতে হেৰি দাম দৰবোৰ পাতি লওঁ কেনেকৈ কি কথা কেনেকৈ বাৰু এতিয়া ধানৰ কুইণ্টেল

এ কি কৈছে আপুনি

তাকেহে এনেই কেনেকৈ দিছে বাৰু কুইন্টেল কওকচোন মই পাৰিব লাগিব নহয় কিমানকৈ দাম কয় আকৌ পইচা পাতিও মোৰ সুবিধা কথা আছে হেঁ এই অকণমান কম কৰিব আকৌ প্ৰায় ধান আপোনাৰ পৰাই মই আনো এই হ'লেও দুটকামান কম কৰিব আৰু মই মানে কি হ'ল মোৰ এই ভাগিন ল'ৰা এটা এই হেৰি বিয়া আছে তাকে বৰা চাউলেৰে কোমল চাউল বনাম বুলি ভাবিছোঁ সেইকাৰণে বৰা চাউল ইমান ল'ম বুলি ভাবিছোঁ অকণ দামটো কম কৰক

নহয় একেবাৰে ফিক্সটো কৈ লওঁ টকা বাইছশকৈ দিম পাৰিবনে নোৱাৰিব বাৰু হেল্ল' হেল্ল' অঁ সুধকচোন বাৰু যদি হয় তেতিয়া মই গাড়ী লৈ গৈ আছোঁ অঁ দিব হেল্ল' অঁ ঠিক আছে গৈ আছে তেতিয়া